অঁ অঁ হয় ধেমাজিতে লাগিছে কওকচোন হয় হয় অঁ কওকচোন অঁ আছে বাৰু কি আছে মেছেজ

এনেই আপোনাক কিমানমান লাগিব আপুনি কওকচোন বাৰু অঁ অঁ এয়া চল্লিছমান হ'লে হ'বনে চল্লিছমান হ'লে হ'ব অঁ আছে আছে অঁ পাব জাৰ্চি আৰু লোকেলো পাব অঁ

অঁ লিটাৰটো পঞ্চাছমানকৈ ল'ব লাগিব বাৰু যদি সৰহকৈ ল'ম বুলি ভাবিছে তেনেহ'লে অলপ চাই চিতি দিম বাৰু আইঐ বেয়া গাখীৰ নিদিওঁ কাৰণ মোৰ সেইটো ব্যৱসায় নিচিনা হয় আমাৰ ঘৰতো বহুত মানুহে আমি ডাৰেক্ট দিলে মানে আকৌ তেনেকৈ কাষ্টমাৰো নাহিব নহয় আমাৰ ওচৰলৈ আপুনি যদি সেইবোৰ কৰিবলৈ বেয়া পায় ভাল গাখীৰ পাব আমি আমাৰ পৰাতো বহুত মানুহে নিছে

এই নক'ব আৰু আমাৰ এখেতেতো আজৰিয়েই নাপায়

সেই নাপাও অঁ এই ঘাঁহ এইবোৰ কাটি আনি কিবা কিবি খোৱাব লাগে ধেৰ সেইবোৰ প্ৰতিপালন কৰিব লাগে কৰিবলগীয়া হয়

আগতীয়াকৈ দিব আপোনালোকে কিহত

অঁ আগতীয়াকৈ দিলে মানে এতিয়া অঁ এৱা গাখীৰ নহ্ তাকে মই এখেতৰ লগত পাতিম বাৰু যদি কাষ্টমাৰ বোলে বেলেগ নাহে তেতিয়া আপোনালোকে পাব আগতীয়াকৈ আপোনালোকে দিব আৰু কিহত দিব লাগে বাচন সেইবোৰ হয় হয় এই ব্যৱসায়টো কৰি আমি চলি আছোঁ ধুনীয়াকৈ

অঁ অঁ জনাম অঁ আহে আহে ধেৰ থাকে কাষ্টমাৰো থাকে আৰু ভালো পায় যে সেইকাৰণে গাখীৰ ভাল পালে আহিবয়ে কাষ্টমাৰ

অঁ কষ্ট হয় আজৰিয়ে নাপাওঁ হয় লাগি থাকিব লাগে আৰু কৰিব লাগিব অঁ

অঁ চাই চিতি দিম অঁ